পৰহি ডিব্ৰুগড় মংগলমৰপৰা এটা লেপটপ কিনিলোঁ লেন'ভ' আই ফাইভ ইলেভেন জেনেৰেচন আই ফাইভটো ইমান ধুনীয়া এটা লেপটপ তেওঁলোকে বনাইছে কোম্পানীয়ে বৰ ধুনীয়া লেপটপ লেপটপটো আচলতে এটা যদি মই বেটাৰী বেকআপৰ কথা ক'বলৈ যাওঁ বেটাৰী বেকআপটো এবাৰ চাৰ্জ দিলে সাত ঘণ্টালৈকে চলাব পাৰি সাত ঘণ্টা যদি মানে জিৰ' চাৰ্জ থাকে জিৰ' চাৰ্জ থকাৰ থাকিলে এবাৰ চাৰ্জ দিলে সাত ঘণ্টালৈকে বেটাৰীটো আচল বেটাৰী বেকআপটো দিয়ে আৰু ইয়াৰ যদি চেকেণ্ড ডে' আমি যাওঁ মানে কীব'ৰ্ড কীব'ৰ্ডখনো বৰ ধুনীয়া কীব'ৰ্ডখন মানে ইমান ইস্মুথ ইমান কোমল টাইপ মানে টাইপ কৰিবলৈ বৰ ধুনীয়া এইটো আচলতে এক্সট্ৰা কীব'ৰ্ড নহ'লেও মানে সেইখনতে ধুনীয়াকৈ কি টাইপ কৰিব পৰা যায় আৰু এটা আহিব লেপটপৰ যিটো কেমেৰা কোৱালিটি ফ'ৰ্টি এইট মেগাপিক্সেল দিছে বৰ ধুনীয়া আচলতে ম'বাইলৰ যিটো মানে আপোনাৰ কোৱালিটি থাকে সেই মানে সেই কো ম'বাইলৰ কোৱালিটিৰ সমানেই আছে লেপটপৰ তাৰ মানে কেমেৰা কোৱালিটিতো তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আৰু কালাৰটো কালাৰটো চিলভাৰ এটা কালাৰ দিছে চিলভাৰৰ লগত অলপ অলপ নহয় মানে তাৰ লগত মিক্স কিবা মিক্স এটা আছে মানে গতিকে কালাৰটো বৰ ধুনীয়া কালাৰটো ধুনীয়া হৈছে কীব'ৰ্ড ধুনীয়া আৰু কেমেৰা ভাল আৰু লগতে মানে বেটাৰী বেকআপ বৰ ধুনীয়া লেপটপ এইটো তেওঁলোকে বনাইছে আৰু এটা বস্তু তাত দেখিলোঁ তাত মানে ইউটিউব যিটো ব্যৱহাৰ কৰিব পৰাকৈ ইউটিউবত আচলতে বেছি তাত ডাটা নালাগে কম ডাটাতে আচলতে ইউটিউবটো চলাব পৰা যায় গতিকে মানে মানুহে ম'বাইলত নহ'লেও মানে সেই লেপটপতে মানে ইউটিউব চলাব পৰা যাব ইউটিউবত মানে চিন চিনেমা চাব পাৰিব চিৰিয়েল চাব পাৰিব আৰু লগতে লেপটপত এটা বস্তু খুব ভাল বস্তু ব্যৱহাৰ কৰিলে সেইটো হ'ল এচ এচ ডি এচ এচ ডি লগোৱাৰ কাৰণে লেপটপৰ যিটো ইস্পীডটো ইস্পীডটো মানে এটা হাই স্পীড হৈছে গতিকে মানে লেপটপ অপেন কৰা মাত্ৰকে লেপটপে কাম কৰিবলৈ ধৰেই তাত কোনো শ্ল' বা এনেকুৱা শ্ল' ভাৰ্চন নহয় গতিকে এইটো এচ এচ ডি লগোৱাৰ কাৰণেও সেইটো স্পীড হৈছে বাকী বেটাৰী বেকআপটোও ধুনীয়া হৈছে গতিকে লেপটপটো বৰ ভাল লাগিছে চলায়